হয় মই কৰ্মক্ষেত্ৰ বুলি ক'লে মোৰ যিখিন যিখন কৰ্মক্ষেত্ৰ আছে সেইটোত মই মেডিকেল ৰিপ্ৰেজেনটিটিভ যেতিয়া আছিলোঁ মই সেইটো কথাই ক'বলৈ বিচাৰিম কাৰণ বিবাদ আৰু কঠিন পৰিস্থিতি ক্ষেত্ৰত সেইটো যিটো কাম সেই কামটোৱে কথাখিনি ক'বলৈ সুবিধা হ'ব মই যেতিয়া মেডিকেল ৰিপ্ৰেজেনটিতিভ আছিলোঁ তেতিয়া বিভিন্ন কঠিন পৰিস্থিতি পৰিৱেশ পৰিস্থিতিৰ মই সন্মুখীন হ'বলগীয়া হৈছিলে যেনে বহুত কোম্পেনী থাকে বহুত কোম্পেনীয়ে ডক্তৰবিলাকক একেখিনিয়ে ডক্তৰ সেই ডক্তৰখিনিক সাক্ষাৎ কৰিব লাগে আৰু নিজৰ যিখিনি প্ৰডাক্ট আছে সেই প্ৰডাক্টৰ বিষয়ে জনাই সেইখিনি লিখিবলৈ অনুৰোধ আৰু এটা মানে তেখেতক ৰিমাইণ্ডাৰ এটা মানে দি থাকিবলগীয়া হয় এটা পৰিস্থিতি থাকে আৰু বিশেষভাৱে কোম্পানীসমূহৰ মাজত এটা প্ৰতিযোগিতামূলক এটা পৰিঘটনা সদায় মানে চলি থাকে তাৰমাজত বিশেষকৈ এইক্ষেত্ৰত যিখিনি আমাৰ ওপৰৰ মানুহ থাকে মোৰ ওপৰত ধৰক এজন মেনেজাৰ আছে সেই মেনেজাৰজনে যেতিয়া এটা প্ৰেছাৰ দিয়ে মানে খুব চাপ মানসিক চাপ এটাৰ সৃষ্টি হয় তাৰ মাজত খুব কষ্টেৰে কামখিনি কৰিবলগীয়া হয় আৰু ডক্তৰসমূহৰ যিটো সাক্ষাৎ সেই সাক্ষাৎবিলাক প্ৰায় একে সময়তে হয় গতিকে একে সময়তে প্ৰায়খিনি ডক্টৰক লগ পোৱাৰ কি হয় মানে মানে সাক্ষাৎ কৰাৰ অসুবিধা হয় গতিকে যিটো আগতীয়াকৈ মানে এটা এপইণ্টমেণ্ট বুলি কয় সেই এপইণ্টমেণ্টটো লৈ থকা যায় লৈ লোৱা যায় ঠিক তেনেদৰে যেতিয়া পৰিৱেশৰ এটা কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ তেতিয়া মই কিছুমান ইন'ভেটিভ কাম কৰিছিলোঁ এইটো ক'বলৈ মই ভাল পাম যেনে মই ডক্তৰসমূহৰ জন্মৰ তাৰিখ আৰু বিবাহৰ বিবাহ বাৰ্ষিকীৰ তাৰিখটো মই টুকি থৈছিলোঁ আৰু সেই বিশেষ দিনটোত মই গৈ তেখেতক এটা ক্ষুদ্ৰ উপহাৰ হ'লেও তেখেতক যাচোঁ আৰু সেইসময়ত তেখেতসকলে মোক মোৰ মুখখন আৰু মোৰ কোম্পেনীটো ক'ৰ পৰা আহিছোঁ এইটো মনত ৰখা তেখেতসকলে সুবিধা এটা হয় আৰু সেই ধৰণে মই মোকাবিলা কৰিছিলোঁ কিছুমান আৰু কিছুমান ডক্তৰে ফোন নম্বৰ দিবলৈ টান পায় গতিকে মই সংগ্ৰহ কৰিছিলোঁ কিছুমান ফোন নম্বৰ আৰু মই যেতিয়াই ফোন কৰোঁ পিছলৈ মোৰ কাম কৰাত বৰ সুবিধা হৈছিলে সেইখিনি সময়ত আৰু মই যিটো মানসিক চাপৰ কথা কৈছিলোঁ মানে ওপ ওপৰৰ যিখিনি মেনেজাৰ থাকে তেখেতসকলক মানে এনেকুৱা হয় যে সদায় উদিত সূৰ্যক তেখেতসকলে মানে গুৰুত্ব দিয়ে মানে মই যদি আজি ভাল এটা ব্যৱসায়ত মানে লাভালাভ দিব পাৰিছোঁ মোক তেখেতসকলে খুব ভালদৰে মানে এপ্ৰিচিয়েশ্যন এটা কৰে গতিকে তেনে ক্ষেত্ৰত মই চেষ্টা কৰিছিলোঁ কেনেকৈ কৰিব পাৰে মই চেষ্টা কৰিছিলোঁ মোৰ যিখিনি প্ৰডাক্ট আছিলে সেই প্ৰডাক্টখিনিত মই মোৰ ইউনিক চেলিং পইণ্ট কি আছিলে মোৰ বিশেষ ধৰণৰ মানে অন্য প্ৰডাক্টবিলাকৰ কোম্পানীৰ প্ৰডাক্টবিলাকৰ তুলনাত মোৰ কোম্পেনীৰ প্ৰডাক্টটোৰ বিশেষ এটা কিনো এটা বিশেষত্ব আছে সেই বস্তুটোত মই গুৰুত্ব দিছিলোঁ আৰু খুব চমুকৈ মই সেইখিনি কথাত গুৰুত্ব দি ডক্তৰসকলক মই কৈছিলোঁ আৰু তেখেতসকলে সেইটো শুনিয়েই মোৰ প্ৰডাক্টখিনি লিখিও লিখিছিল আৰু মই তেনেকৈ কোম্পানীৰ মই বহুতখিনি অৰিহণা যোগাইছোঁ মানে ব্যৱসায়িক ক্ষেত্ৰত আৰু বিবাদৰ কথা থাকেই আৰু বিবাদবোৰ এনেকুৱা মই যদি ওপৰৰ মোৰ মেনেজাৰে প্ৰেছাৰ দিয়ে বা কেতিয়াবা কটু কথা শুনায় সেইখিনি মই কৰ্মৰ খাতিৰত নিজৰ পেটৰ খাতিৰত মই কথাখিনি হজম কৰি লৈছিলোঁ আৰু কেনেদৰে আৰু বস্তুটো মই খুব যুগাত্মকভাৱে লৈছিলোঁ কেনেদৰে মই আগুৱাব পাৰিম তাৰ মাজৰ পৰা মই টুকি বাচি লৈ কথাবোৰ মই উনুকিয়াই মই টুকি থৈ কেনেকৈ আগবাঢ়িম সেইটো সেনেকৈ আগবাঢ়িছিলোঁ আৰু মই প্ৰায় সফল হৈছিলোঁ এই কথাটোত মোৰ ওপৰ মহলৰ মেনেজাৰবিলাকে মোক খুব ভাল পাইছিলে আৰু তেনেকৈ মই আগবাঢ়ি গৈছিলোঁ আৰু পিছলৈকে মই যেতিয়া কৰ্মক্ষেত্ৰ সলনি হ'ল মই একেখিনি ধৰণে মই কৌশল প্ৰয়োগ কৰি মই তেনেধৰণে বিবাদ আৰু কঠিন পৰিস্থিতিবিলাকৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছিলোঁ কথাবোৰ ঠিক তেনেকুৱা বুলি ভাবোঁ